দাদা মই আপোনাৰ কেবখন বুক কৰিছিলোঁ মানে মোৰ আৰ্জেণ্ট একদম ছিক্স মাইল জি এম চি হস্পিটেল যাবলগীয়া হৈছে একদম মানে মোৰ বহুত আৰ্জেণ্ট হৈছে য'ত মোৰ গাটো একদমেই ভাল নাই সেইবাবে আপোনাৰ কেবখন মই বুক কৰিছোঁ আপুনি এতিয়া কোনডোখৰত আছে বাৰু আপুনি পাৰিলে অলপ সোনকালে আহিবলৈ ব্যৱস্থা কৰিব মানে মোৰ একদম আৰ্জেণ্ট বহুত দৰকাৰী হৈছে হস্পিটেললৈ যাবলৈ এতিয়া আৰু মোৰ আপোনাৰ এড্ৰেছটো দিয়াও হৈছিলে হ'লেও মই আপোনাক কৈ দিছোঁ এবাৰ বেলতলা বিল নাম্বাৰ মোৰ ছিক্সটিন ৰাইট ছাইডৰ গলিটোদি সোমাই আহিব সেই তাতেই মোৰ ফ্লেটটো দেখিব তাতে মই আপোনাৰ ৰখি থাকিম গেটৰ মুখত আপুনি যাতে সোনকালে আহি পায় এবাৰ এবাৰ ট্ৰাই কৰি চাব আৰু মানে মোৰ বহুত আৰ্জেণ্ট হৈছে যাবলৈ কাৰণ জানেই ইয়াত কিমান ভিৰ হৈ থাকে কিমান হেৰি মানে বহুত গাড়ী মটৰ কিমান চলে কিমান ভিৰ হৈ থাকে মোৰ মানে একদমেই নোৱাৰিছোঁ আৰু অলপো দেৰি থাকিবলৈ মোৰ গাটো একদম বেয়া হৈ আহিছে সেইবাবে আপুনি যাতে সোনকালে পাৰে সেইবাবে আপুনি এবাৰ চাব যাতে সোনকালে আহি পায় মোৰ মোৰ যোনখন মোৰ ঠিকনাটোলৈ আৰু মই মোৰ যাতে নিৰ্দিষ্ট স্থানলৈ যাতে আপুনি সোনকালে যাতে মোক তাত থৈ আহিব পাৰে মই আপোনাক অনুৰোধ কৰিছোঁ যাতে সোনকালে আহক মোৰ একদম গাটো ভাল নাই মই মানে ছিক্স মাইল জি এম চি হস্পিটেললৈ একদম আৰ্জেণ্ট যাবলগীয়া হ'বই এতিয়া সেইবাবে আপোনাক মই কৈছোঁ আৰু